মোৰ ধৰ্ম অনুষ্ঠানৰ লগত বহুত ধৰ্মীয় গীতসমূহ জড়িত হৈ আছে তাৰে ভিতৰত মই সীতাৰ বনবাস অনুসূয়াৰ নামটো ভাল লাগে অনুসূয়াৰ নামটোত যেনে শুনা শুনা সৰস্বতী কওঁ তোমাক ভাঙি পাতি কিয় তুমি সতি নহয় জানা সেইখিনি কথাত বহুত মানুহে আপ্লুত হৈ যায় আৰু সীতাৰ বনবাসটো যেতিয়া সীতাক বনত থবাৰ কাৰণে লক্ষ্মণে গৈছিল তেতিয়া সীতাই কান্দি কান্দি যেতিয়া লক্ষ্মণক কৈছিল সেইখিনি বৰ দুখ লগা কথা কাৰণ সীতাৰ তেতিয়া আছিল সন্তানসম্ভৱা সেই সন্তানসম্ভৱা নাৰীক এতিয়া বনৰ মাজত অকলে এৰি থৈ যেতিয়া লক্ষ্মণে ৰথত উঠে তেতিয়া সীতাই কান্দি কান্দি কৈছিল শুনা শুনা লক্ষ্মণ তুমি মোৰ মোহোৰ বচন কিয় তুমি অকলহৰে এৰি থোৱা বনৰ ভিতৰ সেইখিনি নাম যেতিয়া গায় মানুহে চকুৰ পানী জৰজৰে ওলায় সেইকাৰণে সেইদুটা গীতত বহুত বাহুল্য আছে